মই প্ৰডাক্ট এটা কিনিছিলোঁ এই ক্ৰীম এটা ক্ৰীমটো মানে ইউজ কৰিলোঁ মোৰ হেৰি এসপ্তাহমান হ'ল নেকি বৰ ভাল লাগিছে ক্ৰীমটো ঘহোঁ ৰাতি ঘহি থৈ দিওঁ একেবাৰে মোৰ চকুৰ তলত যিখিনি ডাৰ্ক চাৰ্কলছ আছিলে সেইখিনি নোহোৱা হৈছে লগতে যিখিনি এনেই ব্লেক হেডছ হয় হোৱাইট হেডছ হয় নাকৰ কাষত সেইখিনিও নোহোৱা হৈছে আৰু ৰাতিপুৱা গা ধোৱাৰ পাছত যদি সেইটো লগাই থওঁ বহুত সময়লৈ মানে ফ্ৰেছ ফ্ৰেছ লাগি থাকে বৰ ধুনীয়া প্ৰডাক্টটো অঁ আৰু তাৰ লগত আৰু এটা লৈছিলোঁ হেয়াৰ ছিৰাম বুলি মই আগতে ইউজ কৰা নাই সেইটো নতুনকে লৈছিলোঁ মই সেইটো সেইটো মানে সেই মোৰ এনে চুলি কেইডাল হেৰি মস্ত ফুলি থকা গোটেই বতাহত উৰি উৰি যায় কিন্তু সেইটো লগালে মানে ঠিক হৈ থাকে মই কলেজ চলেজত গেলি সেইটো লগাই যাওঁ গ'লে মানে বহুত ধুনীয়া হৈ থাকে চুলিকেইডাল সেইটো বৰ ভাল লাগিছে তাকে ভাবিছোঁ এইটো শেষ হ'বৰ হৈছে আৰু এটা কিনিব লাগিব আৰু এটা লৈছিলোঁ বস্তু এই বেবী লিপছ বুলি কয় সেইটো আগতে ইউজ কৰিছিলোঁ বেলেগ কোম্পেনীৰ এইবাৰ এটা নতুন ল'লোঁ সেইটো মোৰ ওঠ ফাটাটো একদম কমাই দিছে লগতে এটা কালাৰো দিয়ে ওঠত আগৰ কেইটাৰ একো কালাৰ দিয়া নাছিলে এনে ছিম্পল হৈ আছিল এতিয়া এটা কালাৰো দিছে গতিকে বৰ ভাল লাগিছে এইকেইটা